আমাৰ ব'হাগ বিহুত আমি ধুনীয়াকৈ চলাওঁ কিন্তু অলপ মান প্ৰব্লেম হয় গাঁৱৰ ল'ৰাবোৰে চবে বিহু বুলি মাল চাল খাই আহে কিন্তু আমাৰ স্বেচ্ছাসেৱকৰ পৰা চব আমি সেই কৰোঁ ওচৰতে আমাৰ মদৰ দোকান আছে দুখন থাকিলে সেই মদৰ দোকানৰ পৰা মদ খাই আহি কিছুমান অসভ্য় ল'ৰাই ইয়াত কাজিয়া কৰাৰ সেই কৰি থাকে আৰু যেতিয়া গায়ক আহে গায়ক আহিলে চবৰে উৎপাতটো অলপ বেছি হয় সেইকাৰণে আমি স্বেচ্ছাসেৱক ভলাণ্টিয়াৰৰ ডিউটিত থকা ল'ৰাবোৰক ভালদৰে থাকিবলৈ দিওঁ য'ত কাজিয়া পেছাল নহয় সংৰক্ষিত হৈ থাকিব পাৰে সেইকাৰণে আমি সকলো কাম ভালদৰে চলাই আছোঁ তথাপিও কিছুমানে স্বেচ্ছাসেৱক থকা হেতিও আমাৰ ইয়াত কাজিয়া কৰোঁ কৰোঁকে থাকে কাজিয়া কাজিয়া কৰাৰ তালতে সিহঁতে বিহুখন কাজিয়া কৰি খেদি দিয়ে তথাপিতো আমি এই কাজিয়াখন হ'বলৈ অলপমান হ'লেও চেষ্টা কৰোঁ এতিয়া আমি প্ৰায়ভাগ বিহু ফাংছনতে ৰাতি বাৰটা বজাৰ পিছত একো প্ৰগ্ৰেম নাৰাখোঁ কাৰণ যিমান ৰাতি হ'ব সিমানে কাজিয়া ওচৰৰে আমাৰ এটা ডকাইত ল'ৰা আছে সিটো পাৰিলে যি নহওক তাতেই কাজিয়া কৰোঁ কৰোঁকেই থাকে সেইকাৰণে আমি ইয়াৰ পৰা সাৱধানতাঅৱলম্বন কৰিবলৈ চব নিয়ম নীতি পালন কৰি লওঁ তথাপিতো আমি এই বিহু হওক কিবা হওক খেল ধেমালি মাজতে চলাও তথাপিতো অলপ আমাৰ প্ৰায় এখন বিহুত ডাঙৰ খেলা হয় ভলিবল খেলা ভলিবল খেলা খন বাদ দি আৰু এখন ৰছী টানা খেলা হয় এখন হয় মহিলাৰ এখন হয় ল'ৰাৰ মহিলাৰখনত প্ৰায় বেছি হাই কাজিয়া হয় প্ৰায় মহিলাসকলৰ হাৰিলে চুলিত টানা টানি লাগে তথাপিতো আমি মহিলা স্বেচ্ছাসেৱক ৰাখি থৈ দেওঁ অলপ বল থাকা হেন সিহঁতে কণ্ট্ৰ'ল কৰি দিয়ে চব সেইকাৰণে আমি অলপ টেনচন নহৱাকে আমি ৰছী টানা খেলখন চলাই থাকিব পাৰোঁ তথাপিতো কাৰ কিমান হয় ঠিকেই নাই তথাপিতো আমি মহিলাৰ স্বেচ্ছাসেৱক বাহিনীকো প্ৰায়ভাগ ৰাখি থৈ দেওঁ যেতিয়া আমাৰ গায়ক মঞ্চত উঠে নহয় তেতিয়া কিছুমান ল'ৰাই অশ্লীল গালি পাৰে গায়কক অশ্লীল ভিডিঅ' বনাই লৈ ভাইৰেল কৰিব খোজে সেইকাৰণে আমি বহুত প্ৰায়ভাগ ফাংছনতে অলপ স্বেচ্ছাসেৱক বেছিকৈ ৰাখি দিওঁ সেয়ে আমাৰ স্বেচ্ছাসেৱক নহ'লে আমাৰ বিহুখন ভালদৰে চলিব নোৱাৰে আৰু গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি সকলোৱে এই বিহুখন ভালদৰে নিবৰ কাৰণে চেষ্টা কৰোঁ সেয়েহে আমি সকলো কাম কৰি উঠি বিহু বাৰটা বজাৰ আগত বিদায় দিয়াৰ চেষ্টা কৰোঁ নহ'লে পৰিস্থিতিটো অলপ বেয়া হৈ যায়